আপুনি হেৰি টুৰছ এণ্ড টুৰ টুৰছ এণ্ড ট্ৰেভেলছৰ স্বত্বাধীকাৰী নিকি

হেৰি মই মানে আপোনালৈ ফোন কৰাৰ কাৰণটো হৈছে যে মই মানে আপোনাৰ তাত জয়পুৰৰ কাৰণে বুকিং এটাৰ সম্পৰ্কে ফোন কৰিছিলো অনুগ্ৰহ কৰি ইয়াৰ বিষয়ে মোক অকণমান জনাওকচোন সেই পেকেজটো সবিশেষ ক'ব পাৰিব নেকি অ' সেইটো বৰ ভাল ভাল এটা পেকেজৰ কথা কৈছে বাৰু আপুনি আপুনি এইটোতো গম পায়ে মই আপোনাক আগতেই মোৰ এই পৰিকল্পনাৰ কথাটো কৈ আছিলো কিন্তু কিবা কাৰণত মই যাব পৰা নাছিলো এতিয়া মানে মই ভাবিছো যিহেতু মই আপোনাৰ হাতত এটা পেকেজ আছে আৰু মই এতিয়া ফ্ৰী হৈ আছো গতিকে মই এই সপ্তাহৰ ভিতৰতে যোৱাৰ পৰি পৰিকল্পনাটো কৰিছো অ' এই পেকেজ যে কেতিয়ালৈকে বৈধ বাৰু গ্ৰে'ট কি কি ফৰ্মেলিটিজ কৰিব লাগিব ইয়াৰ কাৰণে নিশ্চয় আৰু ইয়াৰ পৰা মই কোনো সমস্যাটো নাই বাৰু কেনেকৈ মই পেমেণ্টটো কৰিম কিন্তু আকৌ তাৰ কাৰণে মই আপোনাৰ অফিচলৈ যাব লাগিব নহ'লে মই এটা কাম কৰো নেকি মই অনলাইন যোগে আপোনাক দিব পৰাটো সম্ভৱনে

তেনেহ'লে আপুনি আপোনাৰ একাউণ্টৰ সবিশেষ আৰু আপোনাৰ হোৱাটছএপ নম্বৰ মোলৈ প্ৰেৰণ কৰিব ঠিক আছে আপুনি ইমানখিনি মোক আপোনাৰ সময় দিয়া কাৰণে বহুত বহুত ধন্যবাদ